মোক যদি কোনোবাই মোৰ ভালপোৱা ঠাই এখনলৈ লৈ যাব খোজে তেনেহ'লে সেই ঠাইখন হ'ব শিৱসাগৰ শিৱসাগৰ অসমৰ ভিতৰত এখন প্ৰাচীন পুৰণিকলীয়া ঠাই শিৱসাগৰলৈ যাওঁতে নামদাঙৰ শিলৰ সাঁকো পাৰ হৈ যাব লাগে এই শিৱসাগৰখনত আহোমসকলে প্ৰায় ছশ বছৰ ৰাজত্ব কৰিছিল এল শিৱসাগৰত বহুত পুৰণিকলীয়া কীৰ্তিস্তম্ভ আছে তাৰ ভিতৰত তলাতলঘৰ ৰংঘৰ কাৰেংঘৰ জয়দ'ল শিৱদ'ল জয়সাগৰ পুখুৰী শিৱসাগৰ পুখুৰী আছে আৰু জয়সাগৰ আৰু শিৱসাগৰ পুখুৰী হৈছে সাগৰ সদৃশ দুটা ডাঙৰ পুখুৰী জয়সাগৰ পুখুৰীত যিটো হৈছে জয়মতীৰ স্মৃতিত খন্দা পুখুৰী আৰু ৰংঘৰত ৰজাসকলে বহি বিহুৰ সময়ত ম'হ যুঁজ হওক বা বিভিন্ন ধৰণৰ খেল উপভোগ কৰে তাত আৰু শিৱসাগৰ পুখুৰীৰ পাৰত শিৱদ'ল আছে জয়সাগৰ পুখুৰীৰ পাৰত জয়দ'ল আছে আৰু দেৱীদ'লো তাত আছে তাৰ প্ৰাকৃতিক সৌন্দৰ্যও যথেষ্ট মনোমোহা তালৈ যোৱা মানুহবোৰে মানুহবিলাকে বহুত মানে ঠাইবিলাক মানে পৰ্যটন কেন্দ্ৰ হিচাপেও বহুত ভাললগা সেই শিৱসাগৰত জেৰেঙা পথাৰত জয়মতীক লালুকসোলা বৰফুকন ল'ৰাৰজাই মিলি শাস্তি বিহিছিলে সেইবাবে তেখেতৰ স্মৃতি তেই জয়সাগৰৰ জেৰেঙা পথাৰতেই জয়সাগৰ পুখুৰী খন্দা হয় চৰাইদেউৰ তো ৰজাদিনীয়া শিৱসাগৰৰে এডোখৰ ঠাই চৰাইদেউ ব্ৰিটিছসকলেও তাত ব্ৰিটিছসকলেও তাত শাসন চলাইছিল আহোমৰ দিনত জয়মতী কুঁৱৰীৰ পত্নী